গাঁও আৰু চহৰ চহৰৰ মাজত পাৰ্থক্য আমি সচৰাচৰ আমি দেখা পাওঁ যে চহৰ অঞ্চলত দৈনন্দিন জীৱনৰ মানে বহুত সুবিধা থাকে আৰু গাঁওবিলাকত সেইখিনি সুবিধা অলপ কম থাকে সেইকাৰাণে কিন্তু আমি দেখা পাওঁ যে গাঁও অঞ্চলৰ মানুহে চহৰত আহে আৰু গাঁও অঞ্চলতে শিক্ষা বিশেষকৈ শিক্ষাৰ যিখিনি মানে সুবিধাখিনি অলপ কম থাকে ল'ৰা ছোৱালীৰ পঢ়া শুনা খেল ধেমালি তাৰ পিছত দৈনন্দিন জীৱনত খোৱা লোৱাৰপৰা পোছাকৰপৰা আদি কৰি গাঁও অঞ্চলত খুব কম পোৱা যায় মানে সুবিধাখিনি সিমান নাথাকে এইবিলাক চহৰ অঞ্চলত বেছি আৰু চহৰ অঞ্চলত যাতায়তৰ সুবিধবিলাক বেছি সেইকাৰণে গাঁও অঞ্চলৰ মানুহখিনিয়ে চহৰত আহে

চহৰত আহে পঢ়া শুনা বিশেষকৈ উচ্চ শিক্ষা গাঁও অঞ্চলত বহুত কম থাকে স্কুলৰ স্কুলীয়া জীৱনবিলাকেই ল'ৰা ছোৱালী বা আমি বেছিভাগ গাঁও অঞ্চলত পাৰ কৰোঁ তাৰ পিছত উচ্চ শিক্ষাৰ কাৰণে দূৰত বা চহৰত চহৰত চহৰতে টাউনতে থাকে এই কলেজ উচ্চ মাধ্যমিক শিক্ষাৰ কাৰণে তাৰ পিছত আজিকালি চাকৰিৰ ক্ষেত্ৰতো বহুত অসুবিধা হৈছে গাঁও অঞ্চলত পোৱা নাযায় চাকৰি চহৰত বহুত ধৰণৰ কোম্পেনী হৈছে প্ৰাইভেট স্কুল কলেজ সেইবিলাক গাঁও অঞ্চলত নাই সেইকাৰণেও গাঁও অঞ্চলৰ মানুহে চহৰত আহে সেই সুবিধাখিনিৰ কাৰণে দোকান ডাঙৰ ডাঙৰ মলবিলাক আজিকালি ডাঙৰ ডাঙৰ হ'লচেল দোকানবিলাক চব চহৰতে থাকে যাতায়তৰ দূৰত যোৱাৰ যাতায়তৰ সুবিধাখিনিও চহৰ অঞ্চলতে থাকে তাৰ পিছত চিকিৎসাৰ ক্ষেত্ৰতো গাঁও অঞ্চলত উচ্চ শিক্ষা চিকিৎসা ভাল চিকিৎসা উন্নত চিকিৎসা নাথাকে এই চহৰতে যাব লাগে সেইকাৰণেও আহে এইবিলাক কাৰণেও আহে আৰু সেই কিন্তু বৰ্তমান যুগত অলপ গাঁও অঞ্চলত উন্নতি দেখা পাওঁ আমি উন্নতি যেনে গাঁও অঞ্চলতো উচ্চ শিক্ষাৰ কাৰণে এতিয়া হৈছে আমাৰ চৰকাৰে কিছু দিছে তাৰ পিছত চিকিৎসাৰো কিছু সুবিধা হৈছে গাঁও অঞ্চলত হৈছে যাতায়াতৰো আগতকৈ গাঁও অঞ্চলত হৈছে খোৱা খাদ্যৰো দোকান পোহৰ ডাঙৰ ডাঙৰ দোকানৰ কাৰণে বহুত বস্তুৰ কাৰণে চহৰত যাব লগা হৈছিল আজিকালি কিন্তু নালাগে গাঁও অঞ্চলতে পায় তেনেকুৱা গাঁও অঞ্চলৰ ৰাস্তা ঘাটো ভাল হৈছে তাৰ পিছত বিজুলী চাকিৰো আগত নাছিল গাঁও অঞ্চলত বহু সেই কাৰণেও বহুত অসুবিধা হৈছিল গাঁও অঞ্চলত চহৰত যাব লগা হৈছিল কাৰণ আজিকালি কাৰেণ্টৰ যুগ কাৰেণ্টতে বহুত কাম চব প্ৰায়ভাগ জীৱন দৈনন্দিন জীৱনৰ কাৰেণ্টতে কামবিলাক কৰিব লাগে সেইকাৰণেও আহিছিল কিন্তু আজিকালি চৰকাৰৰফালৰপৰা বহুত সেইবিলাক সুবিধা দিছে গাঁও অঞ্চলতো দিছে গাঁও অঞ্চলৰ ল'ৰা ছোৱালীয়েও চহৰত মানে নোযোৱাকৈও থাকিব পাৰে কি মানে বা সুবিধাখিনি লৈ জীৱন যাপন ক'ব পাৰে আমি দেখা পাওঁ এনেকৈ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীয়েও উচ্চ শিক্ষাৰ কাৰণে চহৰত নগ'লেও হয় আজিকালি গাঁও অঞ্চলতো দিছে তেনেকৈ উচ্চ শিক্ষা তাৰ পিছত চাকৰিৰ ক্ষেত্ৰতো তেনেকৈ দিছে তেনেকৈ দিছে সুবিধা এতিয়া অৱশ্যে বহুত কোম্পেনীয়ে বা প্ৰাইভেট কিছুমান চাকৰিৰ সুবিধা গাঁও অঞ্চলতো পোৱা যায় আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনিও বেছি ভাগ আগত গৈছিল চহৰত আজিকালি নগ'লেও হৈ পায় আৰু গাঁৱতে পায় খোৱা খাদ্য এটা কথা কি গাঁও অঞ্চলৰ কিন্তু খোৱা খাদ্য বা যিখিনি আমি খোৱাৰ বস্তু পাওঁ দৈনন্দিন মানে শাক পাচলি এইবিলাক চব মানে আমি ভেজাল নোহোৱা বস্তু পাওঁ গাঁৱত সেইখিনি বস্তু যদি আৰু চহৰত আহে সেইখিনি আৰু এই নানান ধৰণৰ ঔষধ পাতি দি বেছিদিন ৰাখিব পৰা কাৰণে ঔষধ পাতি দি ৰাখে সেইখিনি বস্তু চহৰ অঞ্চলৰ মানুহে খাই ক্ষতিকাৰক হয় কিন্তু সেইফালৰপৰা গাঁও অঞ্চলত কিন্তু বহুত ভাল যে একদম ভালে ৰাখো হেৰি বস্তু টাটকা বস্তুৱেই আমি পাওঁ গাঁও অঞ্চলত খাব কাৰণে খেতি খেতিৰ কাৰণে খুব ভাল হয় খেতিটো গাঁও অঞ্চলত ভালেই হয় চবেই আমি খেতি কৰিব লাগে আৰু গাঁও অঞ্চলৰ খেতি কৰি যি উৎপাদন হয় যিখিনি সেইখিনি চহৰলৈ লৈ বিকি মানে বেছিও গাঁৱৰ মানুহে বহুত মানে উপাৰ্জন কৰে বা সুবিধা হয় আৰু সেই সুবিধাৰ কাৰণে আগত যাতায়ত নাছিল কিন্তু সেই যাতায়তৰ সুবিধাও চকাৰৰফালৰপৰা দিয়াৰ কাৰণে আমাৰ কৃষিবিলাকো কৃষকসকলৰ কাৰণেও সুবিধা হৈছে আৰু সেই যি খেতি কৰে সেই খেতি আগতকৈ এতিয়া অলপ উন্নত ধৰণে কৰিব পাৰিছে উন্নত বহুত ধৰণৰ খেতি হয় সেইবিলাকৰফালৰপৰাও গাঁও অঞ্চল আগতকৈ এতিয়া অলপমান উন্নত হৈছে চহৰত চহৰৰ যিখিনি সুবিধা সেইখিনি অৱশ্যে গাঁও অঞ্চলত এতিয়া নাই এতিয়াও পূৰাকৈ হোৱা নাই যদিও তথাপি আগতকৈ বহুত আমি সুবিধা পাইছোঁ গাঁও অঞ্চলত বিজুলী চাকিৰ সুবিধাবিলাক যদিও নাছিল এতিয়া সেই হোৱাৰ কাৰণেও আমাৰ চবফালৰপৰা সুবিধা হৈছে ইফালে চহৰ অঞ্চলত সকলোৱে মানে যায় বা ল'ৰা ছোৱালী বা চাকৰিয়ালখিনিয়ে চাকৰিৰ কাৰণে যায় তাতে তেওঁলোকৰ পৰিয়ালো যায় বা পৰিয়াল লৈ তাতে থাকে ডাঙৰ দীঘল হয় বা সেই সেই সুবিধাখিনি তাতে বহুত ভালকৈ পায় কিন্তু গাঁও অঞ্চলৰখিনি প্ৰথমৰপৰাই সেই সুবিধাখিনি নাপায় ভালকৈ নাপায় আৰু সেই সুবিধাখিনি পাবৰ কাৰণে চহৰত যায় কিন্তু এতিয়া সেই সুবিধা বহুতখিনি কিন্তু গাঁও অঞ্চলত পৰা হৈছে বা পাই আছে গতিকে গাঁও অঞ্চলৰ আৰু চৰকাৰে উন্নতি কৰিলে আমাৰো ভাল হয় চবৰে ভাল হয় আৰু ইফালে গাঁও চহৰ অঞ্চলৰ কিন্তু যাতায়তৰ যিমান সুবিধাখিনি সেই সুবিধাখিনি বাহিৰৰ ঠাইৰ লগত যোগাযোগ যিখিনি থাকে যোগাযোগ কৰিবৰ কাৰণে এঠাইত যাবৰ কাৰণে আমি সেই চহৰত যাব লাগে কিন্তু গাঁৱতো যদি সেইখিনি সুবিধা দিয়ে বা বহুত গাঁৱত সেইখিনি দিছে বা হৈছে আজিকালি সুবিধাখিনি যাতে চহৰত নগ'লেও নিজৰ ঠাইৰপৰাই আন ঠাইত যাব পাৰে এনেকুৱা সুবিধা দিছে আজিকালি সেইখিনি সুবিধা আৰু অলপ বেছি হ'লে ভাল হয় আৰু আমি আশা কৰোঁ সেইখিনি পাম লাহে লাহে বেছি হ'ব সুবিধা হ'ব সকলোৰে গতিকে অহা দিনবিলাক আৰু ভাল হ'ব বুলি তাকে আমি আশা কৰোঁ আৰু